ঘৰত ৰন্ধা বঢ়াত এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে সুৰক্ষাৰ বাবে ল'বলগীয়া সাৱধানতাসমূহ যেনেকুৱা এল পি জি চিলিণ্ডাৰটো ব্যৱহাৰ কৰাৰ আগতে চাই ল'ব লাগে যে সেইটো ঠিকে আছেনে নাই আকৌ ৰন্ধা হোৱাৰ পিছত সেইটো আমি চেক কৰিব লাগে যে সেইটো অফ হৈছেনে নাই আকৌ কেতিয়াবা যদি বিপদজনক স্থিতি হয় তেতিয়া ৰুমত খিৰিকি নহ'লে দুৱাৰ থাকিব লাগে যাৰ দ্বাৰা আমি ইমাৰজেনচি বাহিৰত ওলাব পাৰোঁ বা যাতে কিবা এটা দুৰ্ঘটনা হ'লে ধোঁৱা জুই লাগিলেও বাহিৰত ওলাই যাব পাৰোঁ